লখিমপুৰ জিলাৰ মানুহে দৈনিক সন্মুখীন হোৱা কিছুমান সাধাৰণ প্ৰত্যাহ্বান বা সমস্যাসমূহৰ ভিতৰত বিদ্যুতৰ পৰা আৰম্ভ কৰি ৰাস্তা ঘাট পদুলি দলং আদি ভালকৈ নিৰ্মাণ নকৰাৰ ফলত যি সমস্য়া দেখা যায় তেনেকুৱা সমস্যা মানুহে দৈনন্দিন জীৱনত প্ৰায় উপভোগ কৰি আছে আৰু দেখিবলৈ পোৱা যায় মানুহসকলে বিভিন্ন সমস্যাৰ লগত নিজকে খাপ খুৱাব নোৱাৰাৰ ফলত বহুতো মানুহৰ দৈনন্দিনভাৱে যি জীৱন যাপন কৰা তাৰ প্ৰতি দেখিছোঁ বহু পৰিমাণে অসুবিধাৰ সৃষ্টি হৈছে আৰু এই প্ৰত্যাহ্বান সমস্যাবোৰে তেওঁলোকৰ জীৱনত বহু পৰিমাণে প্ৰভাৱ পেলাই যেনেকে কেতিয়াবা এনেকুৱা হয় কেতিয়াবা বহু পৰিমাণে বৰষুণ যিহেতু লখিমপুৰত যিহেতু বহু পৰিমাণে বৰষুণ দিয়ে কেতিয়াবা বৰষুণৰ ফলত বিজুলী ঢেৰেকণী হয় আৰু বিদ্যুতৰ পৰিমাণ কমি যায় আমি প্ৰায় বিদ্যুৎ নোপোৱা হওঁ আৰু দেখিবলৈ পাওঁ বৰষুণৰ ফলত ৰাস্তা ঘাট বহু পৰিমাণে বোকাময় হৈ যায় আৰু বহু পৰিমাণে পানীৰ বানপানীৰ সৃষ্টি হয় আৰু বানপানীৰ ফলত দলং আৰু গৰা খহনীয়া আদি সমস্যা আমি দেখিবলৈ পাওঁ যাৰ ফলত মানুহৰ চলাৰ বহুতো অসুবিধা হয় আৰু এনেতে মানুহে যি জীৱন যাপন তাৰ প্ৰতিও মানুহৰ বহু অসুবিধাৰ সৃষ্টি হয় আৰু নেতাসকলৰ পৰা আমি সাহাৰ্য্য বিচাৰিম এইটোৱে যে তেওঁলোকে যাতে নিৰ্মাণৰ যি কাম থাকে ৰাস্তা ঘাট পদুলি বা দলং আদি তেওঁলোকে যাতে ভালকৈ নিৰ্মাণ কৰে আৰু ৰাইজৰ বাবে যি সাহাৰ্য্য দিব লাগে তেওঁলোকে যাতে সময়মতে দিয়ে তাৰ প্ৰতি মই আশা ৰাখিম নেতাসকলৰ পৰা আৰু বৰষুণৰ সময়ত যাতে তেওঁলোকে এটাই দৃষ্টি ৰাখে যে ৰাস্তা ঘাট যিহেতু এতিয়াও প্ৰায় কেঁচাই হৈ আছে তাক যাতে পকালৈ ৰূপান্তৰিত কৰে পকা ৰাস্তা যাতে বনাই দিয়ে তাৰ বাবে মই নেতাসকলৰ পৰা সাহাৰ্য্য বিচাৰিম আৰু প্ৰায় মানুহে তেনেকুৱাই সাহাৰ্য্য বিচৰা মই বুলি মই ভাবোঁ লগতে মানুহৰ যি সমস্য়া দেখা যায় তাৰ প্ৰতি যাতে নেতাসকলে নিজেই দৃষ্টি ৰাখি যাতে সহায় কৰিবলৈ আগবাঢ়ি আহে তাৰ বাবেও আমি সহায় বিচাৰোঁ এইখিনিতে আমি নেতাসকলৰ পৰা বহুতো সহায় সহযোগিতা পোৱাৰ আশাৰে আমি লখিমপুৰ জিলাৰ যি সমস্য়া তাক আমি নিৰাময় হ'ব বুলি ভাবোঁ